আচলতে এই প্ৰশ্নটো কিছু বিতৰ্কিত কাৰণ বিভিন্ন সময়ত দেখা যায় যে বাতৰি উদ্যোগটোৱে বাক স্বতন্ত্ৰতা অনুশীলন কৰে যদিও কিছুমান বাতৰি গোষ্ঠীয়ে ইয়াৰ কিন্তু উলংঘ কৰাও দেখা যায় আমি জানো যে বাতৰি উদ্যোগটো বৰ্তমান দুটা দিশ আছে প্ৰিণ্ট মিডিয়া আৰু ইলেক্ট্ৰনিক মিডিয়া এই যিটো প্ৰিণ্ট মিডিয়া এই প্ৰিণ্ট মিডিয়াৰ আমি বাতৰিসমূহ অতিৰঞ্জিত দিশত আমি দেখা নাপাওঁ তাত যিহেতু কেৱল আমি পঢ়িবহে পাৰোঁ তেনে ক্ষেত্ৰত ইয়াৰ লগত জড়িত যিখিনি সংবাদকৰ্মী আছে এই সংবাদকৰ্মীসমূহে তেওঁলোকৰ যিখিনি মনৰ কথা এই মনৰ কথাখিনি সঠিক ৰূপত প্ৰকাশ কৰিবলৈ যত্ন কৰে কিন্তু তাৰ লগতে এইটো কথাও ঠিক যে এনেকুৱা বহুত সংবাদকৰ্মী আছে প্ৰিণ্ট মিডিয়াৰ ক্ষেত্ৰতো যিসকলে সংবাদ সেৱাটোক এটা ব্যৱসায় হিচাপে লৈছে আৰু বিভিন্ন ৰাজনৈতিক নেতাই হওক নতুবা বিষয়াই হওক চৰকাৰী বিষয়াই হওক নতুবা অন্যান্য ক্ষেত্ৰত কাম কৰি থকা যিখিনি লোক আছে তেওঁলোকৰ কেতিয়াবা যদি কিবা গোপন কথা তেওঁলোকে তথ্য লাভ কৰে সেই তথ্যখিনি বাতৰি কাকতত প্ৰকাশ কৰিব বুলি ভয় দেখুৱাই তেওঁলোকৰপৰা এটা শকত ধন তেওঁলোকে দাবী কৰাও কিন্তু দেখা যায় বা শুনা যায় আৰু তেনে ক্ষেত্ৰত ক'ব লাগিব যে তেওঁলোকৰ যিটো বাক স্বতন্ত্ৰতা সেইটো তেওঁলোকে অনুশীলন নকৰে যদিও এইটো কিন্তু সকলো সংবাদকৰ্মীৰ ক্ষেত্ৰতে কিন্তু প্ৰযোজ্য নহয় গতিকে প্ৰিণ্ট মিডিয়াৰ সংবাদকৰ্মীসকলে যিহেতু সেই মিডিয়াত যিখিনি অন্ততঃ সম্পাদনা গোষ্ঠী আছে মুখ্য সম্পাদক থাকে তেওঁলোক যথেষ্ট বিজ্ঞ ৰাজ্যৰ বা দেশৰ একোটা একোটা স্বনামধন্য ব্যক্তি তেওঁলোক গতিকে সেই স্বনামধন্য ব্যক্তিসকলৰ যেতিয়া তত্বাৱধানত বাতৰি কাকত এখন চলে গতিকে এনেকুৱা ধৰণৰ ঘটনা অলপ কম হোৱা দেখা যায় অন্যহাতে আমি যদি ইলেকট্ৰনিক মিডিয়াৰ কথাটো কওঁ বা বৈদ্যুতিন যিটো মাধ্যম তাৰ ক্ষেত্ৰত আমি দেখা পাওঁ যে তেওঁলোকে টি আৰ পিৰ নামত এটা বাতৰি যথেষ্ট অতিৰঞ্জিত ৰূপত দেখুওৱা হয় আৰু যিহেতু আজিকালিৰ মানুহে বাতৰি কাকতৰ তুলনাত এই বৈদ্যুতিন মাধ্যম বেছিকৈ ব্যৱহাৰ কৰে গতিকে বাতৰি কাকতৰ পঢ়োৱৈৰ তুলনাত বৈদ্যুতিন মাধ্যমৰ দৰ্শক শ্ৰোতা দৰ্শকৰ সংখ্যা অধিক আৰু এই সুবিধা এটা লৈয়ে টি আৰ পি বঢ়োৱাৰ স্বাৰ্থত তেওঁলোকে অতিৰঞ্জিত ৰূপত এই বাতৰিসমূহ তেওঁলোকে দেখুৱাব চেষ্টা কৰে বাতৰি কাকতত যিটো ধন দাবীৰ কথা মই কৈছিলোঁ এই একেই কথা কিন্তু ইলেকট্ৰনিক মিডিয়াৰ ক্ষেত্ৰতো ঘটে তেওঁলোকে বিভিন্ন ধৰণৰ অবৈধ কৰ্ম ফটো সংগ্ৰহ কৰি বা তথ্য সংগ্ৰহ কৰি বা ভিডিঅ' সংগ্ৰহ কৰি সেইবিলাক দেখুৱাই সেইবিলাক ইলেক্ট্ৰনিক মিডিয়াত প্ৰচাৰ কৰিব বুলি ভয় দেখুৱাই তেওঁলোকে কিন্তু ধন দাবী কৰে তাৰমানে অৰ্থ এইটোৱেই হ'ল যে তেওঁলোকৰ যিটো স্বতন্ত্ৰতা তেওঁলোকৰ যিটো দায়িত্ব এই দায়িত্বটো তেওঁলোকে পালন নকৰে মই পুনৰবাৰ দোহাৰিছোঁ যে মই প্ৰতিগৰাকী সংবাদকৰ্মীৰ ক্ষেত্ৰতেই এই কথাটো কোৱা নাই কিছুমান মুষ্টিমীয় সংবাদকৰ্মীয়ে এই কামটো আমি কৰা দেখিছোঁ বা শুনিছোঁ গতিকে মই ভাবোঁ যে বাতৰি উদ্যোগটোৱে বাক স্বতন্ত্ৰতা অনুশীলন কৰাৰ ক্ষেত্ৰত কেতিয়াবা কেতিয়াবা উজুটি খায় বা কেতিয়াবাবা কেতিয়াবা ইচ্ছাকৃতভাৱেই তেওঁলোকে থমকি ৰয় ঠিক তেনেধৰণে তথ্যৰ যি গোপনীয়তা এই গোপনীয়টো তেওঁলোকৰ স্বাৰ্থত তেওঁলোকে ব্যৱহাৰ কৰে তেওঁলোকৰ ব্যক্তিগত স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি কেতিয়াবা কিছুমান তথ্য তেওঁলোকে লুকাই ৰাখে অন্যহাতে কিছুমান তথ্য কিন্তু তেওঁলোকে প্ৰকাশ কৰে গতিকে সেইকাৰণে মই ভাবোঁ যিখিনি অন্তত দেশৰ স্বাৰ্থত বা বৃহত্তৰ স্বাৰ্থত বা ৰাজ্যৰ স্বাৰ্থত বা ৰাজহুৱা স্বাৰ্থত গোপনীয়তা এটা ৰক্ষা কৰিব লাগে তেনে ক্ষেত্ৰত সংবাদকৰ্মীসকলো যিহেতু এগৰাকী দেশৰ সু নাগৰিক তেওঁলোকে দেশৰ অন্ততঃ চিন্তা দেশৰ স্বাৰ্থত তেওঁলোকে তেনেকুৱা কিছুমান তথ্য গোপন কৰি ৰখাটো ভাল উদাহৰণস্বৰূপে আজি ভাৰত পাকিস্তানৰ মাজত যদি যুদ্ধ লাগে বা যুদ্ধৰ সময়ত কিছুমান এনেকুৱা গোপন তথ্য আছে যিবিলাক গোপন তথ্য হয়তো শত্ৰু ৰাষ্ট্ৰই লাভ কৰিলে দেশৰ কাৰণে ক্ষতি হ'ব পাৰে ভাৰতবৰ্ষৰ কাৰণে ক্ষতি হ'ব পাৰি তেনেকুৱা কিছুমান তথ্য তেওঁলোকে কিন্তু মোৰ বোধেৰে গোপন গোপনে ৰখাটো উচিত যদিও আমি বাতৰি উদ্যোগটোক আমি নিৰ্ভিক আৰু নিৰপেক্ষ বুলি ভাবোঁ তেনে ক্ষেত্ৰত মই ভাবোঁ দেশৰ স্বাৰ্থত অন্ততঃ তেনেকুৱা তথ্য তেওঁলোকে গোপন কৰিব লাগে কিন্তু দুৰ্ভাগ্যজনক কথাটো হ'ল যে কিছুমান এনেকুৱা বাতৰি উদ্যোগ আছে বা কিছুমান এনেকুৱা প্ৰিণ্ট মিডিয়াৰেই হওক ইলেক্ট্ৰনিক মিডিয়াৰেই হওক কিছুমান এনেকুৱা উদ্যোগ আছে যিসকলে কেৱল ব্যক্তিগত লাভালাভাৰ চিন্তাত সেই গোপন তথ্য তেওঁলোকে কিন্তু প্ৰকাশ কৰে যাৰ ফলশ্ৰুতিত সমাজখনৰ ৰাজ্যখনৰ বা দেশৰ কেতিয়াবা কিন্তু ক্ষতিও হয় গতিকে তেনে ক্ষেত্ৰতো মই ক'ম যে বাতৰি উদ্যোগটোৱে কেতিয়াবা কেতিয়াবা কিন্তু এই ভুলটো কৰে গতিকে ইয়াত যিটো প্ৰশ্ন অৱতাৰণা কৰা হৈছে যে বাতৰি উদ্যোগটোৱে বাক স্বাধীনতা অনুশীলন কৰে অথবা তথ্যৰ গোপনীয়তা বজাই ৰাখে নে এই উত্তৰত যে মই ক'ম যে কিছুমানে এই স্বতন্ত্ৰতা অনুশীলন কৰে বা গোপনীয়তা বজাই ৰাখে অন্যহাতে নিজৰ ব্যক্তিগত স্বাৰ্থত কিন্তু বাক স্বতন্ত্ৰতা অনুশীলন নকৰে নতুবা তথ্যৰ গোপনীয়তাটো বজাই নাৰাখে গতিকে সকলো ক্ষেত্ৰতে মই নক'লেও কিছুমান কিন্তু এনেকুৱা আমি লক্ষ্য কৰিছোঁ বা দেখিছোঁ শুনিছোঁ